অঁ গধূলা ভাওনা চাবলৈ যাব নেকি নামঘৰত অঁ যাম বুলি ভাবিছোঁ অঁ অঁ কিবা দুদুকনে ভাওনাৰ পাৰ্ট লোৱা নাই জানো অঁ অঁ তাকেই গায়ন বায়ন গাইছেই সোনকালে আৰম্ভ হ'ব নেকি নাটক অলপ সোনকালে ওলাব অঁ অঁ ইয়াৰ ফুলৰ বাই আৰু মাধৌও যোৱা কথা আছিল লগতে লগ ধৰি লৈ যাব লাগিব আপুনি ফোন কৰি চাবচোন সিহঁতলৈ যাবলৈ ওলা ওলাই থাকিবলৈ অঁ অঁ অঁ অঁ তাৰ পাছতে অঁ অঁ অঁ অঁ অঁ অঁ ভাওনা খনৰ নামটো কিবা মৎস্য অৱতাৰ এই মাজুলীৰ পৰা ভাওনা পাত গাবলৈ আহিব বহুত ভাল পাৰ্ট কৰিব এই লক্ষীৰ পাৰ্টতো বহুত ভাল পাৰ্ট কৰিব ধেৰ মানুহ হ'ব লক্ষীজনীক চাবলেকৈ যাব লাগিব অঁ অঁ মই এই আজৰি হৈছোয়ে আপুনি সোনকালে আজৰি হওক অঁ অঁ অঁ অঁ অঁ অঁ হ'ব আপুনি ওলাওক তেতিয়াহ'লে হ'ব